হেল্ল' ধুন অঁ কি কৰি আছা এইয়া আছোঁ ভাত পানী খালা অঁ এইয়া খাই আজৰি হৈছোঁ তাকে হেৰি এই ওচৰত যে কেন্দ্ৰীয় ৰঙালী বিহু আছে তালৈ কি যাবা নে অঁ মইয়ো সেই উলাই আছোঁ নহ'লে দুইজনী তেতিয়া লগ খাই যাম আৰু তোমাৰ ওচৰত খালী সেই ৰঙা ব্লাইজ আছে নেকি বাৰু অঁ সেই তাকে সেই মুগা ৰিহা মেখেলা পিন্ধি যাম বুলি ভাবিছোঁ সেইটো কাৰণে সুধিছিলোঁ মানে অঁ অঁ অঁ সেইটো কাৰণে প্ৰচেশ্যনটো যাব লাগিব যে অঁ তেতিয়া এটা তেতিয়া লৈ আহিহো এই হেৰি আজৰি হৈ মিলি আৰু খাই বৈ চব কাম বন কৰি মেলি চাৰে দহটা এঘাৰটা মান বজাত যাম অঁ বাৰু হ'ব বাৰু মই কৰি দিম মেক আপৰ বস্তু কেইটা লৈ যাম নেকি তোমাৰ আছে নে কি নাই

অঁ বাৰু হ'ব তেতিয়া ওলাই আহিবা তুমি এই খোজ কাঢ়ি আহিবা অঁ অকণমান সোনকালে আহিবা মেক আপ কৰি দিব লাগিলে আকৌ দেৰি হ'ব নহয় অঁ অঁ অঁ আহিবা তেতিয়া